বাইদেউ অ হেৰি কি বুলি কয় এ আপুনি সেই ফোনটো কৰিম বুলি কৈছিলে যে সেই কি কাৰণে কৰিম বুলি কৈছিলে অ অ হয় হয় অ অ অ অ অ অ অ অ অ অ অ অ উৎপাদনটো মানে কম হৈছে ন' ম'হ আৰু মানে গৰুহালত হয় তেনেকৈ যদি আপুনি সকলোখিনি সুবিধা দিয়ে টেক্টৰখন যদি আপুনি মানে মোৰ বাৰু সিমান সামৰ্থ নাই অ আপুনি যদি সেইখিনি লৈ মেলি মোক মানে এ সহায়টো কৰি দিয়ে তেতিয়া বাৰু আপোনাকে দিম গোটেইখিনি এ যদি আপুনি অ অ

অ ঠিক আছে বাৰু তেতিয়াহ'লে অ অ অ টেক্টৰখন পালে বাৰু ভালে হয় তেতিয়া অধিক উপাৰ্জনটোও হ'ব হয় নাই বাৰু অ অ অ ঠিক আছে বাৰু অ অ হ'ব দিয়ক আপুনি যদি তেনেকৈ ভাবিছে আৰু সেইটোৱে হওক অ অ হ'ব বাৰু ঠিক আছে